হেল্ল' কওক অ হয় নেকি অ অ আপুনি তামোল পুলি আনিলে নেকি অ তামোল পুলিকেইটা ভাল সঁচৰ তামোল পুলি চাই পেলাই আপুনি বিচাৰিব তাৰপিছত আনিব আনি পোনেই ৰুই নিদিব এই কেইদিনমান অকণমান চেঁচুক জেগাত জীপাই থ'ব অলপমান জীপাই থৈ তিনিফুট তিনি কি ইমানকৈ গাঁত খানিব প্ৰতিটো গাঁততে জ্বলাই ল'ব তাৰপিছতে গোবৰ শুকান গোবৰ সেই যদি আছে সেই কৰি লৈ তাত দি মেলি সাতহাত মানকৈ আঁতৰত এটা মানে গছজোপা ডাঙৰ হ'লে তামোল গছজোপা যেতিয়া ডাঙৰ হ'ব তাৰ মানে ইজোপা গছৰ পাতৰ লগত সিজোপা গছৰ পাত লাগিব নালাগে

পাতটো লাগিব নালাগে সিমান আঁতৰত ৰুব আৰু তাৰ মাজে মাজে আদা খেতিও কৰিব আদাও দিব পাৰিব ব আপুনি হালধিও দিব পাৰে কল নহ'লে তাৰ মাজতে আ হেৰি কৰি পেলাই কল পুলিও ৰুব পাৰে মাজে মাজে অ তেনেকৈ তামোল পুলি ভালকৈ ৰুব আৰু আপুনি কি ৰাসায়নিক সাৰ দিম বুলি ভাবিছে নেকি ৰাসায়নিক সাৰ ব্যৱহাৰ কেতিয়াও নকৰিব গোবৰ সাৰকে আমাৰ গোবৰ সাৰ হেৰি কৰি লৈ আপুনি গোবৰ সাৰকে দি গাঁত কেইটা ভালকে খান্দি কুৰি তাৰ পাছতে সাৰ চাৰ দি তামোল পুলিকেইটা এতিয়াতো ৰ'দেই দি আছে যেতিয়া বৰষুণ দিব তেতিয়া আপুনি ভালকৈ তামোল পুলিকেইটা ৰুই একেবাৰে হেৰি কৰি দি হেৰি কৰিব আপুনি কমেও অলপমান মাটি সৰহকৈ উলিয়াই ল'ব আৰু এবিঘামান মাটি যদি খেতি নিচিনাকৈ কৰিম বুলি ভাবিছে মাটিখিনি ভালকৈ হেৰি কৰি লৈ গছ বন কাটি গাঁতবোৰ ভালকৈ দকৈ ধুনীয়াকৈ তিনি ফুটমানকৈ খান্দি পুলিটো ধুনীয়াকৈ ৰাখি য গোবৰ সাৰ দিয়ে আপুনি খেতি কৰিলেই আপোনাৰ লাভৱান হ'ব বুলি মই আমি ভাবিছোঁ জৈৱিক সাৰ ব্যৱহাৰ নকৰিব গোবৰ সাৰকে ব্যৱহাৰ কৰি আপুনি খেতিখিনি কৰকচোন তেতিয়াহ'লে আপুনি বহুত লাভ পাব আৰু সেয়া ক'লোঁৱেই নহয় গছজোপাৰ ইজোপা পাতত সিজোপা ডাঙৰ হ'লে লাগিব নালাগে তেনেকৈ সিমান আঁতৰত ৰুব আৰু অ অ অ তেনেকৈ ৰুব আৰু মাজে মাজে আপুনি বেলেগ খেতিও কৰিম বুলি ভাবিছে যদি কলপুলি আদা হালধি সেইবিলাকো কৰিব পাৰিব অকণমান হেৰিত অ' কি কৈছে অ ভাল ভাল ধন্য হ'ব ধন্যবাদ আপোনালৈও থাকিল কৰিবলৈ যত্ন কৰিব তেনেকৈ কৰিব দেই হ'ব